নমস্কাৰ মই গুণজিত শৰ্মাই কৈছোঁ এই জলবায়ু পৰিৱৰ্তনে আমাৰ অঞ্চলত বহুত লোকচান কৰি আছে কাৰণ আগতে যিটো হাৰত যে যেতিয়াই বানপানী হ'ব লাগিছিল তেতিয়া নহৈ বেলেগ টাইমত হয় যেনে ধৰক আগৰ এই যোৱাবাৰে বৰষুণ হৈ বহাগ মাহতে বৰষুণ হৈ বানপানীত আমাৰ ইয়াতে শালি খেতি হিচাপে কৰে কিন্তু সেই খেতিখিনি নষ্ট কৰি দিছে তাৰপিছত ৰোৱাবিলাক ৰোৱাখিনিও তাৰমানে এই বানপানীয়ে ব্ৰহ্মপুত্ৰৰ ওচৰতে মঠাউৰিটো ভাঙি ছিঙি গৈছে সেই বানপানী আহি আমাৰ ইয়াতেই ৰোৱা খেতিও খাই পেলালে তাৰ পিছতো কিছুমানে ৰোৱাবিলাক কিন্তু পোটিও ৰোৱাৰ লাভালাভ নহ'ল এতিয়া ধৰক এই মানুহখিনি খেতি কৰিব ওলাইছে এই ৰবি শস্য ৰবি শস্য খিনিও খৰাংত ধৰি পানী নাই বৰষুণ নাই বতৰ বেয়া সেইকাৰণে নষ্ট হৈ গৈছে আৰু আজি কিছুদিন আগত আলু খেতি কৰিছে আলু খেতিটো আলু খেতি ৰঙালাও খেতি এইবিলাকতো তাৰমানে অলপতে আজি দুই চাৰিদিন আগতে শিল বতাহ বৰষুণে সেই খেতিখিনি নষ্ট কৰি পেলাই দিছে তাৰপিছত এতিয়া সেই নষ্ট হোৱাৰ পিছতো মানুহখিনি তাৰমানে কৃষকসকল সদাই তাৰমানে প্ৰকৃতিৰ লগত যুদ্ধ হিচাপে চলি আহি আছে তাৰপিছত এতিয়া ধৰক ইৰ বড়ো খেতি কৰিছে পানী যোগান ধৰি সেই বড়ো খেতি খিনিও আজি দুদিনমান ধৰি আৰু খৰাঙে বেছি দিগদাৰী দি আছে আজি কিছুদিন আগত ধুমুহাও গৈছে ধুমুহাৰ ফলত ধৰক এই গছ বিৰিখ বিলাকৰো খতি কৃষকসকল সদাই তাৰমানে প্ৰকৃতিৰ লগত যুদ্ধ হিচাপে মোকাবিলা কৰি থকা যেন হৈ আছে কিন্তু তথাপিতো আমি আৰ ইয়াৰে মানুহখিনি কৃষকে কৃষক মানুহখিনি সদাই কৃষিৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিব লাগে গতিকে তাৰ বিনিময়ত প্ৰকৃতিৰ এইবিলাক দুৰ্যোগৰ পিছত টকা পইচাৰো অলপ লোজাৰ হৈ যায় কিন্তু তাৰে মাজতো আৰু কেতিয়াবা ধৰক ভালো হয় এই মিলি খেতি কৰিছে এই খেতিখিনি বৰ্তমান বেয়া হোৱা নাই কিন্তু প্ৰকৃতিত ভূ গৰ্ভৰ পৰা পানী আনিহে এই খেতি বাতিখিনি কৰি আছে কিন্তু আজি কিছুদিন আগত দুদিনো বতাহ বৰষুণ হৈছে সেই পানীদি আমাৰ ইয়াতে এই কৃষকৰ হেৰিত উপযোগী নহয় পানী যিমানখিনি লাগে সেইখিনি নহয়ে কিন্তু কৃষি সদাই প্ৰকৃতিৰ ওপৰত আমি এতিয়া নিৰ্ভৰশীল কৰি থকাত থকাৰ দৰে হৈছিল কিন্তু এতিয়া প্ৰকৃতিৰ ওপৰত নিৰ্ভশীল কৰা বাদ দি কৃষকসকলে সদাই তাৰমানে খৰাং বতৰ হেৰি এইবিলাকত বৈজ্ঞানিক পদ্ধতিৰে পানী যোগান তোগান কৰিয়েই হেৰি কৰি ৰাখা হৈছে কিন্তু বতৰৰ খাদ্যবিলাকৰ ধৰক যিটো গোট সেই খাদ্যবিলাকৰ ধানৰো সিমান পৰিপুষ্ট নহয় ধৰক খৰাং বতৰ হয় তেতিয়া বৰষুণত খাদ্যটো নষ্ট হৈ যায় কেতিয়াবা ধুমুহাত কেতিয়াবা শিল বৰষুণে এনেকৈ খেতি কৰি মানুহখিনি বেছি লাভৱান হ'ব পৰা নাই তথাপি গৰীব মানুহ কৃষিতো আৰ বাদ দিব নোৱাৰে সেই হিচাপে চলি আছে আৰু আমিও ঠিক তেনেদৰে আমি ইয়াৰে যিখিনি মানুহ আছো সদাই তাৰমানে আৰু গৰখহনীয়াই নদীটো যিটো ব্ৰহ্মপুত্ৰ আজি আমি এতিয়া মই ইয়াত বসবাস কৰি আছো কিন্তু আমাৰ পৰা দুই কিলোমিটাৰমান দূৰতে নদীটো ব্ৰহ্মপুত্ৰ নদী এই নদীত বান্ধটো ভাঙি যোৱাৰ পিছৰপৰা কৃষকসকলৰ বহুত অসুবিধা আহি পৰিছে কাৰণ জলবায়ু পৰিৱৰ্তনেও এই বতৰৰ যিটো সাল সলনি ধৰক কেতিয়াবা বৰষুণ যদি নহ'ব লাগে আঘোণ মাহত এতিয়া যাই পুহ চৈতত হয় শিল চৈত মাহতো শিল বতাহ বৰষুণ হৈ যায় কাৰণ মানুহখিনিৰ সদাই অসুবিধা খৰাং বতৰ হ'লেতো আৰু চব খেতি শস্যবিলাক লেৰেলি পৰিয়ে যায় তথাপিও মানুহখিনি ধৰক এই বৈজ্ঞানিক পদ্ধতিত মানুহখিনি ইয়াতে মোকাবিলা কৰি আছে খৰাং বতৰত ধৰক মানুহৰ শৰীৰবিলাকো শুকাই যায় আৰু খাদ্যবিলাকতো ধৰক এই ৰাসায়নিক সাৰ তাৰ দি পেলাইহে অলপ উৎপাদন শক্তি বঢ়োৱা হৈ আছে সেয়েহে আমি চব ক্ষেত্ৰতে তাৰমানে আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল বাদ দি আমি এই আধুনিকিৰ হেৰিতেহে কৰা হৈছে সেয়েহে চব বিপদ আপদবিলাক প্রকতি ওপৰতে যায় কাৰণ মাটি মাটিৰ পৰাহে খাদ্য উৎপাদন হয় সেয়ে আমি কৃষকসকল সদায় বাধা আৰু লোকচানৰ সৈতে মোকাবিলা হৈ থাকো কিন্তু আধুনিকীকৰণ কৰি পেলাই কিছু টকা পইচা আনি আৰু এই বতৰৰ চিজন বদলি যোৱাৰ পিছৰ পৰা মানুহৰ বহুত অসুবিধা বহুত দুৰ্যোগৰ সন্মুখীন হৈছে